বিগত বছৰবোৰত ফটোগ্ৰাফি বহুতো ধৰণে সলনি হোৱা দেখা গৈছে পুৰণি কেমেৰা আৰু নতুন মোবাইলৰ কেমেৰাৰ মাজত বহুতো পাৰ্থক্য দেখা পোৱা যায় সেইটো এতিয়া ইমান সহজো নহয় বিগত বছৰবোৰত যেনে আগৰ দিনৰ মোবাইলবিলাকৰ কেমেৰাবিলাক বা মোবাইলৰ কেমেৰা নাইবা অকল কেমেৰা ইমান সহজ আগৰ দিনৰ কেমেৰাবিলাক ইমান ভাল নাছিল ইমান মানে ভাল কোৱালিটিৰ ফটো তুলিব নোৱাৰিছিল আগৰ দিনৰ কেমেৰাবিলাকত আৰু এতিয়া যুগৰ কেমেৰা কেমেৰাবিলাকত বহুতো ধৰণে ফটো তুলিব পৰা যায় সেইকাৰণে এতিয়া দিনৰ মোবাইলবিলাকৰ লগত পুৰণি কেমেৰা মোবাইলবিলাকে অকণো পাত্তা নাপায় এনেধৰণে পুৰণি মোবাইল আৰু নতুন মোবাইলৰ কেমেৰা মাজত বহুতো পাৰ্থক্য দেখা পোৱা যায় আগৰ দিনৰ কেমেৰাৰ ফটোৰ নিচিনা এতিয়া মোবাইলত নহয় আগৰ দিনত ব্লেক এণ্ড হোৱাইট আছিলে ফটোবিলাক এতিয়া এতিয়া দিনৰ মোবাইল কেমেৰাবিলাকৰ ফটোবিলাক প্ৰায় ৰঙীন চকুৱে দেখাৰ ধৰণেই আমি চকুৱে যেনেধৰণে দেখোঁ এনেধৰণে ফটো মোবাইলত উঠা দেখা যায় এনেধৰণেই বহুতো পাৰ্থক্য দেখা পোৱা যায় এইটো এতিয়া সহজ বা সম্ভৱ নহয় পুৰণি মোবাইলৰ কেমেৰা ব্যৱহাৰ কৰাটো এতিয়া সম্ভৱ হ'লেও সহজ নহয় কাৰণ আজিকালি এইবিলাক ডিজিটেল যুগ কাৰণ গোটেই মানে চেলিব্ৰেটিসকলেও আগৰ দিনৰ কেমেৰাত এতিয়া ফটো মাৰিবলৈ নিবিচাৰে গোটেই ইনষ্টাগ্ৰামৰ যুগ নিব্বা নিব্বি চাপৰিবিলাকেও আজিকালি ব্লেক এণ্ড হোৱাইট কেমেৰাত ফটো মাৰিব নিবিচাৰে আজিকালি যুগৰ মালটো দীঘল কৰি দিয়া চুটি কৰি দিয়া